ঐ বিকাশ কি হ'ল খবৰেই নাই তোমাৰ এই তুমিতো খবৰ ল'ব লাগে ন' এবাৰ মই আহিলোঁ আহি

হয় দিয়ক হয় অ তাতেই থাকিলেতো তাতেই আৰু ঘৰত আহিলোঁ যেতিয়া আৰু ফুৰি আহোঁ ব'লা অ কোৱা হয় হয় ব'লা ভালহে মোৰো ঘৰৰ পৰা কৈ আছে ফুৰিবহে যাব লাগে ফুৰিব যাব লাগে হয় হয়

হ'ব দিয়া লৈ যাম বাকী আৰু ইয়াত আশ্ৰমত কিবা কিবি অলপ খোৱাম অলপ কিবা দিও আহিম অ হয় ও হ'ব দিয়া দুয়োটাই পইচাটো মিলা মিলিকৈ উঠাম উঠাইকেনে বজাৰটো কৰিকেনে দিলে হ'ল নে কি বাকী

ওম ওম ওম ও ওম হ'ব দিয়া লৈ যাম ওম ওম

হ'ব দিয়া তোমাৰ

ওম দিয়া দিয়া দিয়া হ'ব দিয়া ওম অ কৰি আছোঁ